পূৰ্ব জন্মৰ ক'বলৈ হ'লে এতিয়া উঠি অহা যু যুৱ প্ৰজন্মই খেতি কৰিব লাগে কাৰণ কিয় খেতি কৰিলে বহুতো সুবিধা হয় কাৰণ কিয় খেতি যদি কৰা যায় নিজে তাত একো সাৰ প্ৰয়োগ নকৰাকৈ খেতি কৰিলে যিটো খেতি হয় সেই খেতিটো খালে আমাৰ দেহৰ কাৰণেও বহুত উপকাৰী হয় আৰু খেতি বাতি কৰিলেও শ্ৰম কষ্ট কৰিলে তেতিয়া দেহ দেহটোও ভালে থাকে চলাচল হৈ থাকে তেজ পানীবিলাক আৰু স্বাস্থ্যটো ভাল হৈ থাকে আৰু যদি খেতি বাতি নকৰে মানুহৰ টকা পইচাও বহুত ব্যয় হয় সেইটোৰ কাৰণে মানুহে খেতি কৰিব লাগে খেতি নকৰিলে আমাৰ কিনি খালে আমাৰ যিমান পইচা যায় আৰু নিজে খেতি কৰিলে বহুত সহায় হয় সেইটো কাৰণে যুৱ প্ৰজন্মই খেতি কৰিব লাগে